এই অঞ্চলৰ কেইখনমান নদীৰ নাম হৈছে দিখৌ দিচাং বুঢ়ীদিহিং আৰু দিৰৈ আদি ইয়াৰ পানী বৰ্তমান চৰকাৰে খেতিপথাৰৰ উপযোগী হোৱাকৈ যোগান ধৰা দেখা গৈছে আৰু এই পানী মানুহে গা পা ধোৱা বাচন বৰ্তন ধোৱা কাপোৰ কানি ধোৱা আদি কামতো ব্যৱহাৰ কৰা দেখা যায় আৰু এই নদীসমূহৰ পৰা বৰ্তমান আমাৰ চৰকাৰে জলসিঞ্চনৰ আঁচনিৰ দ্বাৰা ঘৰে ঘৰে বিশুদ্ধ পানী যোগান ধৰাও দেখা গৈছে আৰু এই নদীসমূহত আমি নদীৰ বান্ধৰ ব্যৱস্থা দেখা নাই বৰ্তমান আমি আৰু ব্ৰহ্মপুত্ৰ নদীত এটা বান্ধ আছে যিটো নেকি আমাৰ অসমত নাই এই বান্ধটো চীন দেশতহে দেখা পোৱা গৈছে